অঁ খুৰীদেউ কি কৰিছে অঁ দৰকাৰ এটাত ফোন কৰিছিলোঁ আকৌ কথা এষাৰ সুধিবলৈ এই গধূলিকে যে ভাওনা আছে টেঙাপুৰত এই চাবলৈ যাম বুলি ভাবিছিলোঁ আকৌ গধূলি সাতটামান বজাত যাম

অঁ অঁ তাৰপিছত এই যে জিণ্টুৱে যে পাৰ্ট লৈছে যে অথনি ভীম ভীম এটা লৈ যোৱা দেখিছিলোঁ যে গদা এটা জিণ্টুৱে পাৰ্ট লৈছে নে কি অঁ অঁ অঁ অঁ আপুনি ওলাই থাকিব অঁ অঁ অঁ ওলাই থাকিব যাওঁতে লগতে যামগৈ এইডোখৰ অঁ অঁ হ'ব নহ'লে